আমাৰ অঞ্চলত বহুতো ধৰ্মৰ লোকে বসবাস কৰে হিন্দু মুছলমান খ্ৰীষ্টান আদি ধৰ্মৰ লোকসকলে বসবাস কৰে হিন্দু ধৰ্মৰো বিভিন্ন ভাগ আছে তাৰে আমাৰ অঞ্চলত অসমীয়া মিচিং দেউৰী বড়ো আদি লোকসকলে বসবাস কৰে যিহেতু মিচিংসকল অসমৰ বাৰে চহৰীয়া সংস্কৃতিত চহকী আৰু মিচিংসকলৰ আলি আঃয়ে লৃগাং উৎসৱ পালন কৰে অতি উলহ মালহেৰে তেওঁলোকে এই উৎসৱ পালন কৰে এই উৎসৱ কৃষিৰ লগত জড়িত তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ দেৱতাক ইয়াৰ জৰিয়তে প্ৰাৰ্থনা জনায় আলি আঃয়ে লৃগাং শব্দটোৰ অৰ্থ হ'ল আলি মানে বীজ আঃয়ে মানে ফল আৰু লৃগাং মানে হৈছে সিঁচা ঠিক সেইদৰে আমাৰ অঞ্চলত মুছলমান লোকসকলেও বসবাস কৰে মছলমানসকলে ঈদ পালন কৰে তেওঁলোকে তেওঁলোকৰ উপাসনা কৰা ধৰ্ম স্থলক মছজিদ বুলি কোৱা হয় ঠিক সেইদৰে খ্ৰীষ্টানসকলেও এই অঞ্চলত বসবাস কৰে তেওঁলোকে খুব উলহ মালহেৰে বৰদিন পালন কৰে তেওঁলোকৰ উপাসনাৰ স্থল হ'ল গীৰ্জা ইত্যাদি আৰু এনেদৰেই আমাৰ এই এই অঞ্চলটোত এই লোকসকলে মিলা প্ৰীতিৰে বসবাস কৰে